অসমত পালন কৰা উৎসৱটো ধেৰ আছে তাৰ ভিতৰত আমি বিশেষকৈ অসমৰ প্ৰথম উৎসৱ হ'ল বিহুকেইটাই বিহুকেইটাই আমাৰ প্ৰথম উৎসৱ আৰু তাৰ বাহিৰে অন্তত জেগা লৈ তেনেকুৱা গাঁওবিলাক বা গোটেই অসমৰ সমাজসমূহত গাঁওবিলাকত বাৰ্ষিক হিচাপে পতা সবাহ ভাওনা এনেকৈ তেনেকুৱা ধৰ্মীয় অনুষ্ঠান পাতে তাৰ উপৰিও কোনো কোনো জেগাত আকৌ হয়টো বছৰেকত নহ'লেও দুই চাৰি বছৰত এই ধৰ্মীয় বিষ্ণু যজ্ঞ হওক ৰুদ্ৰ যজ্ঞ হওক এনেকুৱা কিছুমানে যজ্ঞৰো অনুষ্ঠান পাতে আৰু আমাৰ ধৰ্মানুষ্ঠানবিলাক সত্ৰবিলাকত অনুষ্ঠান ধৰ্মানুষ্ঠান সদায়েই চলি থাকে প্ৰায় চলে এইটো কাৰণেই মানে ৰাস পালনামৰ পৰা ধৰি একেবাৰে এই ফল্গোৎসৱ ফাগুৱা আৰু হ'ল শিৱৰাত্ৰি এনেকৈ এই উৎসৱবিলাক আমাৰ হৈ থাকে তাৰ লগতে আকৌ সত্ৰসমূহৰ যিসকল সত্ৰাধিকাৰ প্ৰয়াত হৈছে তাৰ ভিতৰত আমাৰ এটাইখিনি নকৰিলেও এই তিনিজনৰ বৰ্তমান থকাজনৰ দুজন ওপৰৰ এই তিনিজনৰ সদায় পিণ্ডাদি কৰ্ম কৰি এইটো নাম কীৰ্তন কৰি পেলাই সামাজিকভাৱে মানুহ মাতি সেইদৰে উৎসৱ কৰা যায় ঠিক সেইদৰে মুছলিমসকলৰো তেনেকুৱা কিছুমান উৎসৱ আছে খ্ৰীষ্টানসকলৰো আছে যেনেকৈ এতিয়া বৰদিনটো তেওঁলোকে পালন কৰে গতিকে আজি আমি অসমত এটা কথাই ভাল পাইছোঁ যে হিন্দুৰ প্ৰায়বিলাক অনুষ্ঠানত যিখিনি আমাৰ খিলঞ্জীয়া মি মুছলমান সেইসকলে সহযোগ কৰা আমি পাইছোঁ কেনেকৈ সিদিনাখনেই মই কৈছোঁ যে আমাৰ গুৰুজয়ন্তীটো পাতে শংকৰদেৱৰ জন্মেৎসৱৰ সেইটো এতিয়া কোনো কোনো জেগাত সিদিনা বহুত মুছলিম মানুহে সহযোগ কৰি কৰিছে আৰু এইখিনিতে মই এটা কথা কৈছোঁ আমি চাকৰিৰ কাৰ্য্য়কালত আমি বছৰত এবাৰ অসম বা ভাৰতবৰ্ষৰ কেতিয়াবা চৰকাৰৰ পৰা অনুমতি লৈ ফুৰিব যাওঁ এবাৰ মই ধামাত হেৰিয়াত এখন ধুবুৰী যাওঁতে ধুবুৰীত সেইবাৰ মোৰ এনেকুৱা লাগিলে তাত যিটো অসম হাউচ বুলি হাউচ আছে সেই হাউচটোৰ লগতে নামঘৰ আছে আৰু আমি ইয়াৰ পৰা বেনাৰ মাৰি নিছিলোঁ গৰমূৰ সত্ৰ বুলি গতিকে সত্ৰবিলাক গৈছে বুলি জানি সেইদিনাখনে ৰাতি আমি যেতিয়া তাত থাকিম লগে লগে মানুহবিলাক একো লেক এইটো মাহ প্ৰসাদ কল কুঁহিয়াৰ আনি সব তাত তেওঁলোকৰ ভাল দেউৰী আছে তিয়াই মেলি যোগাৰ কৰি ৰাখিলে যে আজি সত্ৰৰ পৰা ৰাইজ আহিছে যেতিয়া নাম গাব লাগিব আমিতো নাম গাব পাৰোঁৱেই গতিকে সেইদিনাখন ৰাতি আমি বাৰটা এটা বজালৈকে নাম গাইছোঁ কিন্তু নাম গাঁৱতেই দেখিলোঁ তাত মুছলিম আছে খ্ৰীষ্টিয়ান আছে বিভিন্ন মানে বেংগলীকে আদি কৰি অন্যান্য বৰ্ণৰ মানুহবিলাকো আছে মাৰোৱাৰী আছে সকলো মানুহে এনেকুৱা ধৰণে সহায় কৰিছে সেইটোত আমি মই তেতিয়া খুব আপ্লুত হ'লোঁ আৰু মোৰ জীৱনত সেইটো এটা বৰ ডাঙৰ শিক্ষা পালোঁ মই যে প্ৰকৃততে আমি অসমত বিভিন্ন জনগোষ্ঠী থাকিলেও এক হৈ পৰিছোঁ এইটো ভাল হৈছে ভাল কথা আৰু সেইদৰে এই ধৰ্ম সামাজিক অনুষ্ঠানবিলাক মানুহে পাতে এইটো কাৰণেই পাতিব লাগে সেই সামাজিক অনুষ্ঠানবিলাকে আমাৰ মানুহৰ সাংগঠনিক যিটো দিশ হয় এই দিশটোত আমাক সহায় কৰে আজি এখন গাঁৱত যদি বা এখন নগৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকিলেও তেওঁলোকৰ যিটো সং সংগঠন আছে সেই সংগঠনটোত যদি সকলো মানুহ থাকে তেতিয়াহ'লে সেই জেগাটুকুৰাৰ উন্নতিও সদায় হয় অৱশ্যে অপ্ৰিয় হ'লেও সত্য আজিকালি জনগোষ্ঠীয়ে হওক বা জাতিগত হিচাপে বহুতেই ইয়াত কিছুমান মানে ইটোক সিটোৱে সিটোক সিটোৱে বেয়া পোৱা এটা হেৰি দেখুৱায় এইটো অতি অশুভ লক্ষণ ই দেশক উন্নতি নকৰে ধ্বংস কৰে সেয়ে আমি যি ধৰ্মেই নহওক ধৰ্মৰে নহওক যি জেগা মানুহেই নহওক বা যেনেকুৱা ধৰণৰ মানুহেই নহওক সদায় আমি তাক এক কৰিবলৈ চাব লাগিব মানুহ কেতিয়াও সকলো সৎ হ'ব নোৱাৰে আৰু সকলো সৎ নহয় এইটো ঠিক কথা কিন্তু অসৎজনকো সৎলৈ আনিব পৰাৰ ব্যৱস্থা নিশ্চয় আছে সেইটো মানুহে নিজেই কৰিব পাৰে কাৰণ চোৰজনক যদি আমি সদায় সৰু বুলি ভাবি থাকোঁ তেতিয়াহলে তেওঁ চুৰেইহে কৰিব কিন্তু কি কাৰণে চুৰ কৰিছে তেওঁক বুজাই বহাই যদি আমি ঠিক কৰি লও তেতিয়া কালিলৈ তেওঁ চোৰৰ প্ৰবৃত্তিতো এৰি দিব গতিকে ঠিক সেইদৰে আমি অন্ততঃ এই ধৰ্মীয় যিবিলাক কাম এইবিলাক কামৰ পৰা নি সেইবিলাক এতিয়া বহুত গাঁৱত মই দেখিছোঁ আমাৰ ওচৰতে মই কিছুমান গাঁৱতে আজিকালি অখণ্ড ভাগৱত পাঠ কৰে তাত ল'ৰাবোৰে এনে দাঢ়ি গোফ ৰাখি যেনেকুৱা হৈ থাকে কিন্তু সেই গাঁওবোৰৰ ভাগৱতৰ সময়ত যেতিয়া দেখোঁ ল'ৰাই কোনো দাঢ়ি চাৰি নাৰাখে ভকতসকলে যেনেকৈ দাড়ি চাৰি খূৰাই মোচ চোচ নাৰাখি একেবাৰে চফা হৈ থাকে ঠিক ল'ৰাবিলাকেও সেইটো কৰিবলৈ শিকে আৰু সেইটো ভাল লক্ষণ আৰু সেইটো বহুত ল'ৰাই সেই আদৰ্শটো লৈ আজিকালি বহুতে ভাগৱত পঢ়া ধৰ্ম কিবা কিতাপ পঢ়া ধৰ্মৰ আলোচনা কৰা এইবিলাক তেওঁলোকে কৰিব পাৰে আৰু কৰা দেখিছোঁ এইটোৱে এই ধৰ্মীয় যিখিনি হেৰি সামাজিক যিখিনি কাম এইখিনিত প্ৰত্যেকে জাতক বা প্ৰত্যেক ধৰ্ম প্ৰত্যেক বৰ্ণকেই ইয়াত সহায় কৰে আছে তাৰ ভিতৰত মানুহৰ প্ৰত্যেকত নিজৰ গোষ্ঠীগত একোটা নিয়ম থাকে সেইটো নিয়মত কোনেও হাত দিব নোৱাৰে আৰু দিব নালাগে যেনেকৈ ব্ৰাহ্মণসকলে সু সন্ধ্যা পূজা কৰে সেইটো তেওঁলোকৰ নিত্য নৈমিত্তিক কাম কৰে তাৰপিছত তেওঁলোকে নিজৰ নিজৰ কাম অন্যৰ দৰে কৰি যায় ঠিক সেইদৰে কোনোজন আকৌ ভকতে তেওঁ গা ধুই গোঁসাই ঘৰত সোমাই নাম এষাৰ নোগোৱাকৈ তেওঁলোকে কোনো খোৱা বোৱা কৰে সেইটো তেওঁলোকৰ নিয়ম ঠিক মিচিং জনগোষ্ঠীসকলৰো সেইদৰে তেনেকৈ তেওঁলোকৰ সকাম নিকাম পাতিবলৈ দিয়া হ'লে সৰু কুকুৰা গাহৰি কাটি তেওঁলোকে ভাত পানী বনাই তেনেকুৱা ধৰণে তেওঁলোকৰ নিয়ম কৰে সেইটো তেওঁলোকৰ ধাৰ্মিক ধ ধৰ্মীয় নিয়ম জাতিটোৰ ধৰ্মীয় নিয়ম গতিকে সেইটো পালন কৰাত বাধা নাথাকে আৰু সেইটোত মানুহে বেয়া পাবও নোৱাৰে সেইটো সেইদৰে প্ৰত্যেকৰে খ্ৰীষ্টানৰো আছে মুছলিমৰো আছে মুছলিমে মছজিদলৈ যায় শুক্ৰবাৰৰ দিনাখন তেওঁলোকে মছজিদত নামা নাম নামাজ পঢ়িবই গতিকে সেইটো তেওঁলোকৰ ধৰ্মত নিয়ম আছে সেইটো কৰক সেইটোত বাধা দিব নাপায় আৰু সেইদৰে যদি সমভাৱাপন্ন হৈ সকলো মানুহে ধৰ্মক মানে মতি ৰাখি সামাজিক কামবিলাকত যদি উচ্চ নীচ নাভাবি যদি এক সেইদৰে চলে তেতিয়াহ'লে সেই সমাজখনে উন্নতি কৰিব আৰু যিখন দেশত সকলোৰেই তেনেকুৱা হ'ব সেই দেশখনৰ উন্নতি সদায় হ'ব ইয়াৰ মহাত্মা গান্ধীয়ে কৈছিলে কুকুৰৰ শৃগালৰ কদৰ্প আত্মাদান জানি হৈ সবাকো কৰিব প্ৰণাম এনেকৈ বুলি কৈছিলে শং মাধৱ এই মাধৱদেৱ শংকৰদেৱে যেনেকৈ অস্পৃশ্যতা বৰ্জন কৰিছিল অস্পৃশ্য়তা বৰ্জন মানে আমাক মুছলিমৰ ঘৰত ভাত খাবলৈ কোৱা নাই কিন্তু সামাজিক কৰ্মবিলাকত মুছলিমৰ লগতে একেলগে থাকিব লাগিব কথাটো হ'ল এইটোৱেই কাৰণ তেওঁলোকৰ খৱালী এইটো বেলেগ তেওঁলোকে হয়টো গো মাংসও ভক্ষণ কৰিব পাৰে কিন্তু আমাৰ হিন্দু সমাজেতো নকৰে গতিকে সেইখিনি সেইকাৰণে বৰ্ণলৈ যি যেনেকুৱা ধৰণে কৰে তেনেকুৱা তেওঁলোকৰ ব্যক্তিগতভাৱে কৰক তাত কোনেও বাধা দিব নালাগে আৰু ঠিক সেইদৰে এই সামাজিক কৰ্মবিলাকত সকলোকে একে ভাবি সকলো মানুহেই যাতে এক আমি ধৰ্ম বা বৰ্ণৰ লৈ আমাৰ কোনো প্ৰভেদ নাই এই ভাৱটো যেতিয়া থাকিব তেতিয়া দেশে নিশ্চয় উন্নতি কৰিব মানুহৰ সমাজে উন্নতি কৰিব সেইটোৱেই হ'ল প্ৰকৃততে মানৱ যিটো ধৰ্ম এইটোৱে প্ৰকৃত ধৰ্ম বুলি ক'ব পাৰি